বহুদিন থকাকৈ যাবলৈ চিন্তা কৰাই নাই এবাৰ মাজুলীফালে যাম বুলি ভাবিছোঁ মাজুলীফালে গ'লেও আকৌ নেটৱৰ্কৰ প্ৰ'ব্লেম আজিকালি ম'বাইল থাকিলেও অকণমান অসুবিধাও হয় নেটৰ পৰা গতিকে আজৰি সময়ত পঢ়িবলৈ দুখনমান কিতাপকে লৈ যাম বুলি ভাবিছোঁ কিতাপ নিলেও সেই আপোনাৰ অসীমত যাৰ হেৰাল সীমা হিতেশ ডেকা ৰাইটাৰ আছিল আগতে পঢ়িছিলোঁ এনে ছাবজেক্ট মেটাৰটো মনত নাই তথাপিটো কিতাপখন পঢ়ি ভাল লাগিছিল বাবে আকৌ এবাৰ পঢ়ি চাব লাগিব লগতে স্বাস্থ্য সম্পৰ্কত গুণাৰাম খনিকৰৰ মহৌষধি বনৌষধি বুলি এখন কিতাপ আছে সেইখনো লৈ যাব লাগিব স্বাস্থ্য সম্পৰ্কত পঢ়িবলৈ আৰু যদি পাৰোঁ নামঘোষা এভাগ লৈ যাম মাজে মাজে চাবলৈ আজৰি সময় পালে পঢ়িবৰ বাবে আৰু এতিয়া নৱপ্ৰজন্মৰ লাইফ অৱ এ ড্ৰাইভাৰ বুলি কিতাপ এখন আছে কিতাপখন যথেষ্ট জনপ্ৰিয় বুলি প্ৰকাশ পাই আছে শুনিছোঁও গতিকে ৰূপম দত্তৰ সেই কিতাপখন সময় সুবিধা পালে কিনি পেলাই ল'ম লগত